হয় মই মৰিগাঁও চিভিল হস্পিতালত মাৰিছিলোঁ লাগিছেনে অ' হয় মানে মোৰ আচলতে অলপ স্কীণৰ প্ৰব্লেম হৈ আছিল তাৰ কাৰণে কোনোবা ডক্টৰ হ'ব নেকি তাত এতিয়া মানে মই কাইলৈ যাম বুলি ভাবিছিলোঁ সেইকাৰণে আৰু সুধি ল'লোঁ কেতিয়া মানে চাওঁ আৰু দিনতে যাম কিন্তু ধৰক কোন ডক্টৰ থাকে কি কথা তেনেকুৱা অলপ ডিটেইলছ সেইকাৰণে ফোন কৰিছিলোঁ আৰু বাকী হেৰি দাঁতৰ প্ৰব্লেমৰ কোনবা হ'ব নেকি আছে নেকি অ' অ'

তাকে মই অ' অ' আৰু মেডিচিনৰ এনেকুৱা আছেনে কোনোবা অ' অ' মানে মোৰ আচলতে স্কীণৰ অলপ প্ৰব্লেম হৈ আছিল গতিকে আৰু সেইকাৰণে মই মানে আৰু মই আচলতে লগৰ এজনৰ পৰাহে ফোন কৰিছোঁ তাই মানে কৈছিল আৰু যে মানে এই ইয়াতে মই ভাল পাইছোঁ এনেকৈ কিবা ডাক্টৰ এজন নাম ক'লে জানো পাহৰিলোঁ তাৰপিছতে অ' অ' তাকে মই পাহৰিলোঁ একচুয়েলি তাৰপিছত আৰু তাকেই মই সেই কাৰণে তাইৰ পৰা নাম্বাৰটো লৈ পেলাই বোলো একবাৰ ফ'ন এটা কৰি চাওঁ অ' হেৰি এপইণ্টমেণ্ট কিবা ল'ব লাগিব নেকি অ' অ' সেইকাৰণে মই আচলতে ইমান গম নাপাওঁ তাই কৈছে যে এই থাকেই আৰু তেনেকৈ তাৰপিছত আৰু তাই অ' অ' তাই বোলে আগতে দেখাই পাইছে সেই কাৰণে আৰু মই বোলো অ' অ'

অ' মোৰ মাৰ হৈছে ৰ'ব দাঁতৰ প্ৰব্লেমটো সেইকাৰণে মই বোলো একবাৰ সুধি লওঁ এতিয়া দাঁৰটো কালি নাহিব ন দাঁতৰ ডক্টৰজন কোন অ' অ' অ' অ' ছানডে' লৈ যাম ন অ' অ' অ' কালিটো যামেই বাৰু মই সেইটো বাকী আৰু দাঁতৰটো বাৰু ঠিক আছে মই ছানডে' লৈ যাম আৰু এনে কোন কোন বাৰত বহে বা দাঁতৰ

অ' অ' অ' অ' অ' অ' অ' ঠিক আছে দিয়ক ডেন্ কালি যাম দিয়ক আৰু মই অ' অ' দিয়ক